দহ দিনৰ আগত মই মোৰ চিনাকী দোকান এখনৰ পৰা মোবাইল ফোন এটা কিনিছিলোঁ ব্যৱহাৰ কৰি ইমানেই ভাল পাইছোঁ ফোনটোৰ কেমেৰা কোৱালিটী যথেষ্ট উন্নত ইয়াৰ ফলত মই নিজৰ পচন্দ মতে ফটো মাৰিব পাৰিছোঁ ইয়াত ছেল্ফিও যথেষ্ট ভাল উঠে ইয়াৰ সন সন্মুখৰ যোনটো ফ্ৰণ্ট কেমেৰা ইও যথেষ্ট ভাল ফোনটোত ফাইভ থাউজেণ্ড এমএইচ বেটেৰী আছে আৰু ইয়াত ফাই ফাইভ জি ফেচেলিটী ছাপোৰ্ট কৰে ইয়াৰ উপৰিও ফোনটো ফাষ্ট চাৰ্জিঙো যথেষ্ট সোনকালে হয় ফোনটো ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ ফোনটোৰ ৰেম বেছি হোৱাৰ কাৰণে ফোনটো হেং নহয় ফোনটো কিবা এটা ছাৰ্চ কৰিলেও যথেষ্ট স্পীড পোৱা যায় যিহেতু ফাইভ জি সুবিধা আছে